আমাৰ মানে নলবাৰীৰ উপভাষাটো যিটো আমি কথিত কম হয় আমাৰ যিটো হয় না একচেনটো বেলেগ মানে আমি যেনেকৈ লিখো মানে তেনেকৈ নকওঁ আমি আমি আমি নলবাৰীৰ বুলি নহয় প্ৰত্যেকখন অসমৰ জিলাৰ ভাষাগিলাকৰ মানে উপভাষা থাকে অঞ্চলগিলাকত উপভাষাগিলাকৰ মানে কি হয় এতিয়া আমি যদি নলবাৰীৰ উপভাষা যিটো একচেনদি যিটো সুৰত কওঁ মানে সেইটো হয়টো আপাৰ আসামৰফালে উজনি অসমৰ পিনে মানে সেই মানুহটোক বুজি নাপাব পাৰে এতিয়া যেনেকৈ আমি ধৰোঁ মদফেল বুলি ক'লোঁ মদফেল মানে অমিতা আৰু শখৰাম বুলি ক'লোঁ শখৰাম মানে মধুৰি আম মধুৰি আম বুলি আমি লিখোতেহে লিখোঁ মানে কওঁতে নকওঁ মানে এতিয়া উজনিত হয়টো উজনিৰো কথিত আছে তাত এইটো হয়টো ৰ টো বেছি নুফুটে মানে নোৱাইম এনেকৈ ক'ব মানে তো সেইটো লিখোতে কিন্তু আমি একেই লিখো কিন্তু কওঁতে আমাৰ অঞ্চলগিলাকৰ উপভাষাগিলাক বেলেগ বেলেগ হৈ যায় আমাৰ তুহুন তোমালোকৰটো আমি তুহুন বুলি ক'ম এতিয়া এইটো যদি আমি উজনিৰ মানুহ এটাই মানে বুজি পাবা কিন্তু বৰ দিগদাৰ হয় মানে কিন্তু সেনকৈ যেন হেৰি আমি যেন অসমীয়াৰ উপভাষাগিলাক যেনকৈ ট্ৰেন্সক্ৰাইব কৰে মানে ইংলিচত লেখি বা বেলেগ বেলেগ মানে কিতাপগিলাক চায় বাকী সাহিত্যগিলাক ট্ৰেন্সক্ৰাইব কৰোঁতে যদি উপভাষাত যদি বনোৱা সাধু কথা এটা গল্প এটা এইগিলাক ট্ৰেন্সক্ৰাইব কৰোঁতে মানে যদি নামনিৰ মানুহ এটাই লেখা বস্তু এটা উজনিৰ মানুহ এটাই মানে ট্ৰেন্সক্ৰাইব কৰিব বৰ টান পায় বৰ দিগদাৰ পায় বুজোতে তো সেইগিলাক অলপমান প্ৰবলেম হয় উপভাষাগিলাকৰ কিন্তু এইটো এটা ভাল যে আমাৰ অসমৰ মানে ভৰি আছে মানে এটা ভাষাৰেই কিমান উপভাষা আছে অঞ্চলভেদে কিমান মানে বিধে বিধে উপভাষা সুৰ আছে মানে সেইটো মানে মানে বিভিন্নতাৰ মাজত যেনেকৈ একতাৰ জৰী আছে সেইটো আমাৰ অসমতো আছে